শাৰী মানে বিশেষকৈ মানে এনেকৈ ফুৰিবলৈ বা ক'ৰবালৈ গ'লে পিন্ধি পিন্ধি যাব নোৱাৰি আৰু ইমান গৰমত আৰু তাতে ৰান্ধনীশালত সোমালেতো শাৰী আৰু পিন্ধিব নোৱাৰি আৰু গৰমত বিশেষকৈ শাৰী পিন্ধি ভাল নালাগে চাদৰ মেখেলা পিন্ধিয়ে ভাল লাগে আৰু শাৰী মই বহুত বেয়া পাওঁ শাৰী আৰু যিকোনো কাম কৰিবলৈ শাৰী পিন্ধি নোৱাৰি আৰু বহুত অসুবিধা হয় আৰু শাৰী শাৰী মানে কটনৰ শাৰী আৰু এইবিলাক মানে বহুত বেয়া লাগে পিন্ধি শাৰী আৰু শাৰীবোৰ মানুহে বহুত মানুহেই মানে ইমানটা ভাল নাপাইয়ে শাৰীবোৰ ক্ষেত্ৰত আৰু ময়ো তেনেকৈ শাৰী মই বেয়া পাওঁ পিন্ধি শাৰী পিন্ধোতে মানে বহুত সময় লয় আৰু তাৰ মিলাবলৈ মানে বহুত সময় লাগে সেইকাৰণে মই শাৰী ভাল নাপাওঁ